অঁ আপুনি দোকানত আছেনে অঁ অঁ অঁ

অঁ অঁ অঁ যাব লাগে আকৌ

অঁ অঁ অঁ অঁ অঁ অঁ কৰিব লাগিব অঁ অঁ আপুনি ঘৰতে আছেনে এতিয়া অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

হয় হয় অঁ অঁ

অঁ ঘৰত সোনকালে খাই বৈ সোনকালে ওলাব লাগে আৰু আঠটামান বজাতে আজৰি হ'ব লাগে তেতিয়া গাড়ীখন নটা বজাত মাতিলে আৰু আমি মানে আৰু কিতাপ পত্ৰ দিবনে

অঁ অঁ ঠিকে ঠিকে

অঁ অঁ অঁ হয় হয় অঁ

হয় হয় মেজিকে ল'লে ভাল হ'ব ন

হয়

হয় হয় অঁ ভালেই হ'ব চবেই লগ পাম

হয় অঁ সেইটো হয় অঁ অঁ হয় হয়

হয় হয় অঁ কিমানো হয় আৰু আৰু দূৰণিবটীয়া নহয় আকৌ সোনকালে আজৰি হ'লে ভাল আৰু ন হয় হয় অঁ

অঁ অঁ হয় হয় অঁ অঁ হয় হয় কৈ দিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব হ'ব অঁ হ'ব দিয়ক অঁ